মূৰৰ বিষ ভাল কৰিবৰ কাৰণে প্ৰধানকৈ আমাৰ গাঁৱত এটা বস্তু ব্যৱহাৰ কৰা হয় লাই জাবৰি বুলি এবিধ শাক ঔষধ আছে সেই শাক ঔষধবিধ ধুনীয়াকৈ মানে আনি ভালদৰে ধুই কলাৰ পাতত বা গৰম পানী তাত সিজাই তাৰ পৰা যিটো ধোঁৱা ওলাব যিটো ষ্টিম হয় সেইটো যদি মই নাকেৰে শুঙো তেতিয়াহ'লে খুব মানে কম সময়ৰ ভিতৰত মূৰৰ বিষ ভাল কৰিব পাৰি আৰু এনেকুৱা বহুতো উপায় আছে আমি আমি এনেকুৱা বহুত উপায়ৰ দ্বাৰাও আমি মূৰৰ বিষ উপশম কৰিব পাৰোঁ বিশেষকৈ গৰম পানী ইউজ কৰিব পাৰোঁ তাৰপিছত জ্বলাজাতীয় আমি খাদ্য খাওঁ মূৰৰ বিষ হ'লে আৰু শেহতীয়াকৈ দেখা পোৱা গৈছে মূৰৰ বিষটো এইটো কাৰণতো হয় অতিমাত্ৰা ফেন বা ঠাণ্ডা পানী ব্যৱহাৰ কৰিলেও মূৰৰ বিষ হোৱাও দেখা পোৱা যায় বৰষুণত তিতিলেও হয় কিন্তু আমাৰ গাঁৱত বিশেষকৈ মই এইটো দেখিছোঁ সেইটো এটা ব্যৱহাৰ কৰে তাৰপিছত এনেইতো আৰু ঔ ঔষধজাতীয় বেলেগ বহুত কিবা আছে কিন্তু ঘৰুৱা প্ৰতিকাৰ হিচাপে গৰম পানী ব্যৱহাৰ কৰোঁ তাৰ পাছত সেইটো লাই জাবৰি বুলি কয় যিটো শাক সেইটো আমি ব্যৱহাৰ কৰোঁ তাৰপিছত আৰু এবিধ আছে দুৰুণ শাক বুলি কয় তৃণভোজী তৃণজাতীয় একেবাৰে সৰুও নহয় উদ্ভিদটো সেইটো উদ্ভিদৰ পাত মোহাৰি পেলাই আমি নাকত দিলৈ উজাই দিওঁ তেতিয়াও কিন্তু মূৰৰ বিষ ভাল হয় এই মূৰৰ বিষ ভাল কৰিবলৈ হ'লে আৰু এটা কাম কৰিব পাৰি গৰম পানীৰে ভৰি হাত কেইটা ধুই ভৰিত অলপ তেল মালিছ কৰি আমাৰ মা দেউতাহঁতে আমাক সৰুতে তেনেকৈয়ে মূৰৰ বিষ বা গা বিষ হ'লে তেনেদৰেই আমাক মানে প্ৰতিকাৰ হিচাপে ঘৰত সেইটো ঘৰুৱা প্ৰতিকাৰ হিচাপে সেইটোৱে ব্যৱস্থা কৰিছিলে সেনেকৈতো সাধাৰণতে চলি আছোঁ বা তেনেকৈয়ে উপশম পাইছোঁ বহুতো তেনেকৈ কৰোঁ বা কৰা হয় বিশেষতো আৰু ঘৰুৱা হিচাপে নাই মোৰ মনত নাই আৰু